হেল্ল' অঁ আছোঁ আৰু দিয়া

অঁ যাব পাৰি সকলোখিনি ওলায় যদি

আজি বুধবাৰ নহয় জানো সোমবাৰে ওলাও অঁ সকলোখিনি যাব জানো অঁ ঠিক আছে সকলো গ'লে যাম কিয় নাযাম আমিও ওলাম মোৰ ঘৰৰ পৰিয়ালকো উলিয়াম অঁ যাব যাব কৈয়ে আছিলে বাৰু গাড়ী এখন লাগিব নহয় অঁ তাই আছে তাই কাটনি গাঁৱতে আছে আহিব বাৰু তাইও যাব অঁ ঠিক আছে মই এটা কাম কৰিম মই সন্ধিয়া মানে যাম চাগে আপোনালোকৰ ঘৰৰ ফালে ওলাই যাম ওলাই যাওঁতে তাতে কথা চথাবিলাক পাতি ল'ম ভালদৰে আৰু গাড়ীখন কি ঠিক কৰিছে অঁ ঠিকে আছে মই তেতিয়াহ'লে সন্ধিয়ালে ওলাই গ'লেহে গ'ম পাম আৰু অহা সোমবাৰে ন অহা সোমবাৰে কৰিলে ভাল হয় আজিটো বুধবাৰ হ'ল অঁ ঠিক আছে হ'ব দিয়া